হেল্ল'

অ' এই তাতে হেৰি কলেজৰ ওচৰত মাছ ওলাইছিল দেখুন কলেজৰ ওচৰত বিলটোত অ' মাছ মাৰিব যাবি নে অ' তাৰপিছত এই ততে হেৰিতো যাব পাৰিলো হয় নদীতো যাব পাৰিলো হয় তাকেইটো আৰু আছে আছে যদি সেনেকৈ লগত ল'বি কোন কোন আছে মইও ল'ম অ' অ' অ' অ' তাকেটো আৰু হেৰি কি কয় অ' জাল খালৈ জাল খালৈ এইবিলাক ল'বি জাকৈ জাল খালৈ জাকৈ অ' মইও ল'ম দে কিবা কিবি অ' সৰু এখন নেট হ'লি আৰু এই অ' মইও ওলাম আৰু সেনেকৈ হেৰি কৰিলে হ'ল আৰু এই তাতে অ' অ' কোনবা কোনবা মাৰি নিলেই মাছ আমিহে আছোঁ অ'কে অ' আমি আৰু ধৰ হেৰি ন ভিতৰত থকা মানুহ গমে নাপাওঁ দে সেন্ধকো ফোন কৰি কৰি খবৰটো দিবি মইও দিম

অ' হেৰি কৰিবি এই কি বুলি কয় সেন্ধকো কিবা ল'ব দিবি জাল খালৈ পলহ চলহ এক ছাইড কৰি

তাকেটো কাটি থৈ দিলি ধৰ চাই লৈ আহিব পাৰিম যাম বুলি কৈছে নে দে ঠিকে আছে দে পিছে সোনকালে ওলাই আহিবি আৰু অ' অ' দে হ'ব দে সোনকালে আহ আৰু দে